হেণ্ড পাম্পে কেনেকৈ কাম কৰে বা

বঢ়াব যাওঁ তেতিয়া আমি প্ৰথমে ষ্টিলৰ নট বা ইছিল ইষ্টিলৰ পাইপ আমি ব্যৱহাৰ কৰিব লাগিব প্ৰায় পোন্ধৰ বিছ ফুটমান দীঘল মাটিৰ তললৈ বৰিং কৰিব লাগিব সেই পাইপখিনি সেই পাইপখিনিৰ ওপৰত আমি ষ্ট্ৰেইনাৰ বা কিছুমান পাম্প ব্যৱহাৰ কই সেই মাটিৰ তলৰ পৰা আমি এই পানী উলিয়াই ল'ব পাৰোঁ আৰু সেই ৱাটাৰ লেবেলটো যিমানলৈকে থাকে সেইখিনিলৈকে আমি ষ্টিল পাইপ ইষ্টিলৰ পাইপটো বৰিং কৰিব লাগিব তেতিয়াহে আমি ভাল পানী আণ্ডাৰগ্ৰাউণ্ড পানী আমি পাম বুলি আশা কৰোঁ আৰু সেইখিনি পানী আমি খাবলৈও বা আমাৰ এই আমাৰ খেতিপথাৰত ব্যৱহাৰ কৰিব কাৰণে আমি ব্যৱহাৰ কৰোঁ আৰু হেণ্ড পাম্পৰ ওচৰত মানুহে শাৰী পতাদি পাতি থকা দেখিছানে বুলি ক'বলৈ গ'লে আমি আজিকালিতো তেনেকৈ প্ৰত্যেকঘৰ মানুহৰ ঘৰতেই হেণ্ড পাম্প থকাই থাকেই কিন্তু স্কুল বা প্ৰাথমিক শিক্ষক শিক্ষানুষ্ঠান বা আমি যোনবোৰ গাঁৱে শিক্ষানুষ্ঠানবোৰত দেখোঁ যে সৰু সৰু ল'ৰা ছোৱালীবোৰে শাৰী শাৰী পাতি শাৰী পাতি থাকি হেণ্ড পাম্পৰ ওচৰত থকা দেখিবলৈ পাওঁ আৰু গৰমৰ দিনত যে আৰু হেণ্ড পাম্পবোৰ কিছুমান ঠাইত শু শুকাই থকা দেখিবলৈ পাওঁ